অঁ দাদা হেল্ল' মই এই অমলান বুলি কয় দক্ষিণ পৰা ক'লোঁ এই এই ম'বাইল এটা লাগিছিলে দাদা পক' এক্স থ্ৰী পক' এক্স থ্ৰী মই হ'ব নেকি আপোনাৰ ওচৰত এই এক্স থ্ৰী প্ৰটো ন নে মোৰ হেৰি ব্লেকটো হ'ব ব্লেক ব্লেক অঁ আৰু বাকী বাকী কি কি কালাৰ পায় বাৰু আপোনাৰ তাত এই দুটা হ'ব ন অ' নাই নাই ব্লুটো ব্লুটো ব্ল অঁ ব্লুটো আছে নে অঁ অঁ ঠিক আছে সেই এনে প্ৰাইচটো কিমান মান পৰিবগে বাৰু এইটো ষোল্লশ পৰিব ন এই তথাপি অলপ কমাই মিল দিব চাই মেলি দিব অঁ তাকে অঁ কৈ দিয়কচোন বাৰু তাৰ স্পেচিফিকেশ্যনবোৰ অঁ হয়নি অঁ ৰেমটো অঁ অঁ

অঁ অঁ অঁ অঁ অঁ কিমান ক'লে কিমান

অঁ অঁ ঠিক আছে ঠিক আছে মই যাম এইকেইদিনতে ৰেডি কৰি থ'ব দেই অঁ ঠিক আছে ঠিক আছে ঠিক আছে